তিনি দুই দুই হাজাৰ এক এক দুই দুই হাজাৰ চাৰি পাঁচ ছয় দুই হাজাৰ তিনি সাত ন দুই হাজাৰ ন দছ বাৰ দুই হাজাৰ দছ